মই যিমানখিনি জানো সেইমতে চাব গ'লে আমাৰ অসমীয়া ভাষাটো মই অতি সহজ বুলি ক'ব বিচাৰোঁ অন্য ভাষা কিছুমান আছে ভাৰতবৰ্ষত বিশেষকৈ যিদৰে উদাহৰণস্বৰূপে তামিল তেলেগু এই ধৰণৰ কিছুমান ভাষাৰ তুলনাত মই অসমীয়া ভাষাটো অলপ সহজ বুলি মই ভাবোঁ ইয়াৰোপৰি এতিয়া কিছুমান ভাষাৰ লগত যদি তুলনা কৰোঁ যেনে বেংগলী নেপালী হিন্দী এনেকুৱা কিছুমান ভাষাৰ লগত অসমীয়া ভাষাৰ কিছু পৰিমাণে বা যথেষ্ট পৰিমাণে কিছুমান মিল আছে তো এইবিলাকৰ ক্ষেত্ৰত চাব গ'লে আমি অসমীয়া ভাষাটো মানে বেলেগ মানুহে অতি সহজে শিকিব পাৰে বা আমিও মানে এতিয়া হিন্দী বা বেংগলী বা নেপালী কথা বুজি পাওঁ যিহেতু অলপ হ'লেও অসমীয়া ভাষাৰ লগত অলপ মিল আছে কিছুমান সাদৃশ্য দেখিবলৈ পোৱা যায় সেয়ে ইয়াক তুলনা মই এইদৰে কৰিম মানে